অঁ নবৌ হয়নে নাম্বাৰটো ছেভ কৰা নাছিলোঁ যে চিনিয়ে পোৱা নাই অঁ এই নাম্বাৰটো ছেভ নাছিলে আকৌ ইটো বি এছ এন এলৰ নাম

অঁ মই আকৌ তিল পিঠাটো বনাবই নাজানো কেনেকৈ বনায় বাৰু অঁ মই বাকীবোৰ জানো বাৰু এই তিলপিঠাটো বনাব নাজানো মই শিকাই দিবনি মোক বাৰু আপোনালোকৰ ঘৰলৈকে যাম অঁ ঠিক আছে আৰু গুৰ পিঠাটো কেনেকৈ বনাই বাৰু পাহৰিয়ে থাকিলোঁ অঁ হয় অঁ যাম তেনেহ'লে আপোনাৰ ওচৰলৈ হ'ব তেতিয়া